হেল্ল' অঁ হেল্ল' অঁ মানস কি খবৰ আছোঁ আৰু যেনেতেনে ঘৰতে আছা অঁ এতিয়া কি কৰি আছা বৰ্তমান হয় নেকি অঁ কাম বন কিবা কৰিছা নেকি অঁ অঁ

অঁ ইলেক্ট্ৰিচিয়ানৰ ন অঁ কেনেকৈ চেলাৰি অঁ পাঁচশ নেকি অঁ মই এনেই ৰঙাজান চাহ ফেক্টৰীত খবৰ কৰিছিলোঁ তাতে ওলাই আছে প'ষ্ট দুটামান খালি বায়'ডাটা পেলাই থৈছোঁ তাতো পইচাটো সিমানেই অলপ বেছি আৰু পাঁচ চাৰে পাঁচশ ছশমানৰ ভিতৰত হ'ব তোমাৰ তাত কাম কেইঘণ্টা কেইঘণ্টা কাম আঠ ঘণ্টাকৈ অঁ ইয়াতো আঠ ঘণ্টাই অঁ অঁ নাইট ডিউটি পৰিব চাগে

অঁ ইয়াতো একেই বাৰু এইটো ফেক্টৰিতো তাকে ৰাতি ডিউটি কৰাৰ কাৰণে চিন্তা হৈছে পাৰিম নে নোৱাৰিম অঁ বায়'ডাটাখন তুমিও এখন দি থ'বাচোন তাতে তাত দি থোৱা আমাৰ সেই ছাৰেও সেই বেলেগ ফেক্টৰি এটা কৈছিলে পদুমণি চাইডে সেইটো ফেক্টৰিত এতিয়া পইচা পাতিটো অলপ বেছি দিব বুলি কৈছে কিন্তু তাত খালি সময়টো অলপ বেছি বাৰু বা সাত অঁ বাৰ ঘণ্টা নহয় দহ ঘণ্টামান কৰিব লাগিব ছেভেন হাণ্ড্ৰেড মান দিব পাৰ ডে অঁ খালি আৰু কষ্ট এতিয়া কিমান হয় সেইটো নাজানো যদি হয় বাৰু তাতো এপ্লাই কৰি চাম চাব পাৰিম তুমিও তুমিও বায়'ডাটা ৰেডি কৰিবা এখন অঁ তাৰপাছত অঁ অঁ তাতে দি মেলি অঁ কিবা এটাত সোমাব লাগিছিলে তাকে এনেই এনেই বহি আছোঁ ঘৰত অঁ ঠিক আছে তুমি ৰেডি কৰি মোক দি দিবা দেই এদিন যাম ওলাবা অঁ হ'ব দিয়া অঁ বাই বাই হ'ব দিয়া অঁ